মই আজিৰ পৰা চাৰি বছৰমানৰ আগতে ঘৰৰ পুখুৰীতে বৰশীৰ জড়িয়তে এটা মাছ ধৰি এটা ৰৌমাছ ধৰিছিলো আৰু মই কেতিয়াও ভবা নাছিলো যে সেইটো মানে এটা ডাঙৰ মাছ মানে হ'ব বুলি সৰু মাছ বুলিয়ে ভাবিছিলো আৰু সেইটো সময়ত মোৰ বহুত ভাল লাগিছিলে কাৰণ মই বৰশীৰ জড়িয়তে যে মাছ এটা ধৰিবলৈ চেষ্টা কৰিছিলো